মই এটা লেপটপ লৈছিলোঁ লেন'ভৰ লেপটপটো বহুতেই বেয়া আপোনাৰ প্ৰচেছৰ যিটো দেখাইছিল শ্লো তাৰপিছত বেটেৰি বেকআপো সিমান ভাল নহয় তাৰপিছত সকলোতকৈ ডাঙৰ কথা হল মই বেটেৰি পোৱা নাই নতুন লেপটপৰে বেটেৰি পোৱা নাই বিচাৰি বিচাৰি চাৰ্ভিছ চেণ্টাৰত দিছোঁ আজি তিনি মাহমান হ'ল মোক ৰিটাৰ্ণ কৰা নাই চাৰ্ভিছ ডেলিভাৰীও বহুত বেয়া গতিকে মই নেক্সট টাইমৰ পৰা মোৰ ফ্ৰেণ্ডক কেতিয়াও লেন'ভৰ বিষয়ে মই মানে হেই চেজেষ্ট নকৰোঁ ল'বৰ কাৰণে গতিকে নেক্সট টাইমৰ পৰা যাতে আপোনালোকে অলপ কোৱালিটিটো ভালকৈ দিয়ে চাৰ্ভিছ যাতে ভালকৈ প্ৰভাইড কৰে